অঁ এয়া হেৰি লাহন দোকান হয়নে মোৰ লেঙিবৰত যে আছে অঁ হেৰি মানে তাত এতিয়া দোকানত চাউল কি কি চাউল আছে এতিয়া

অঁ অঁ অঁ অঁ চাউল অলপ লাগিছিলে মানে হ'ল চেল ৰেটত লাগিব তাকে বিচাৰোঁচোন এতিয়া হেৰি বাচমতিটোৰ দাম কেনেকৈ অঁ অঁ সত্তৰ টকা ন সত্তৰ টকা আপোনাৰ খুচুৰা বিক্ৰী নেকি অঁ অঁ সেই তাকে ভাবিছোঁ বাচমতিটোৱে ভাল লাগে অকণমান তাকে অকণমান বেছিকে আনিম বুলি ভাবিছোঁ হ'ল চেল ৰেটটো কেনেকে হ'ব অঁ

অঁ অঁ অঁ অঁ এতিয়া এইবিলাক পেকেট আছে ন অঁ কেনেকুৱা কেনেকে কেই কেজি কে আছে পেকেটবিলাক তেনেকুৱা অঁ তাকে আনিলে বাৰু ডাঙৰ পেকেটেই আনিম অকমান চাই চিতি ল'ব আৰু অঁ বৰা চাউল অঁ বৰা চাউলটো নতুন নে পুৰণা

অঁ নতুন বৰাটো পিঠাটো ধুনীয়া উঠে তিল পিঠাৰ কাৰণে লাগে এই আঠাটো ভাল যে

অঁ অঁ এতিয়া সেই বৰা চাউলটো মানে পিঠা মই এই দোকানত দিওঁ পিঠা বনাই পিনে তিল পিঠা সেইটো কাৰণে লাগে সেইটো কাৰণে সৰহকে আনিম অলপ বুলি ভাবিছোঁ এতিয়া অঁ এতিয়া বিহুৰ ছিজনো যে সেইটো কাৰণে পিঠাটো অৰ্ডাৰো আছে অলপ আৰু সেই জহা কণ জহাটো পাম নেকি অঁ সেইটো দাম কেনেকে অঁ অঁ ঠিক আছে তেনেহ'লে মই কাইলে গৈ আছোঁ এতিয়া ৰাখিছোঁ দেই